অলপ জেলী বনাইছিলোঁ মধুৰীৰ জেলী গছৰ পৰা মধুৰীটো পাৰি আনি তাৰপিছত চকলিয়াই চকলিয়াই পানীত তিয়াই থ'লোঁ তাৰ পৰা নি উহালো উহাই পেলাই কাপোৰ দি চেকি ৰসখিনিত চেনী দি প পগাই পগাই পগাই পগাই জেলী বনাইছোঁ তাতে অলপ নেমু এটি দিছোঁ ৰস দিছোঁ